আমাৰ বাগিচাত ৰোৱা গছ গছনিবোৰত ফুল ফুলা দেখিলে আমাৰ মনত আনন্দ অনুভৱ হয় ফুলনিৰ ফুলবোৰে পৰিৱেশৰ সৌন্দৰ্য বৰ্ধন কৰে গছ গছনিৰ সেউজীয়া পাতে আমাৰ মনত বহুতো আনন্দ দিয়ে গছ গছনিৰ নানা ৰঙৰ ফুলে আমাৰ মন ৰঙৰে উপচাই পেলাই ফুলৰ গোন্ধই চৌদিশ আমোলমোলাই তোলে মই মোৰ ফুলনিত বিভিন্ন জাতৰ ফুল ৰোপণ কৰাৰ লগতে বিভিন্ন ধৰণৰ গছ গছনিও ৰোপণ কৰিছোঁ এই গছ গছনি চাই মই আপোন পাহৰা হওঁ গছ গছনিৰ লগতে মোৰ বাগিচাত বহুতো ধৰণৰ শাক পাচলিৰ গছো আছে ৰাতিপুৱা গধূলি এই গছ গছবিলাকত সাৰ পানী দি মই মনত বহুতো আনন্দ উপভোগ কৰোঁ এই গছন গছ গছনিৰ ফল ফুলে আমাক বিভিন্ন ধৰণে উপকৃত কৰিছে